ভৱিষ্যত মোৰ শিকা ভৱিষ্যত মোৰ শিকা

আছে ভৱিষ্যত ভৱিষ্যত শিকিব ইচ্ছা আছে আৰু এক্সপ্ল'ৰ কৰিবও ইচ্ছা আছে কোনো আৰু চিলাই কেন্দ্ৰ বা আছে মানে একে আপোনাৰ শিক্ষা কৰি যিবোৰ ভাল লাগে আপোনাৰ মোৰ শিকা শিকাৰ বহুত ইচ্ছা আছে ইচ্ছা আছে আৰু এক্সপ্ল'ৰ কৰিবৰ ইচ্ছা আছে ইচ্ছা আছে কৰিব বিচাৰোঁ কিন্তু শিকিবৰ ইচ্ছা আছে এক্সপ্ল'ৰ কৰিবৰ ইচ্ছা আছে মোৰ সবেই ইচ্ছা আছে কিন্তু সুবিধা পালে মানে কৰি গৈ থাকিব বিচাৰোঁ

এক্সপ্ল'ৰ কৰি কাপোৰ গুঠি এক্সপ্ল'ৰ কৰো উপাৰ্জন কৰিবলৈ মোৰ বহুত ইচ্ছা আছে সেইবোৰ কৰিয়ে মোৰ ইচ্ছা আছে গাঠিও আৰু চিলাই সেইবোৰ কৰিও মোক কৰিব মোৰ বহুত ইচ্ছা আছে কেনেবাকৈ যদি সুবিধা পাওঁ এইবোৰ মই শিকিম এক্সপ্ল'ৰো কৰিম এক্সপ্ল'ৰ কৰি যেনেকৈ আছে তেনেকৈ কৰিম যেনেকৈ শিকায় তেনেকৈ কৰি আগবাঢ়ি যাম বুলি মোৰ বহুত ইচ্ছা আছে সেইবোৰে কৰি কৰিবলৈ ইচ্ছা আছে আৰু সব কৰিবলৈ ইচ্ছা আছে অকল বা এক্সপ্ল'ৰ কৰি যোনবোৰ উপাৰ্জন হয় সেইবোৰ উপাৰ্জন কৰি আও এক্সপ্ল'ৰটো বঢ়াই নিজৰ নিজৰ শিকিবলৈ আৰু বঢ়াই লৈ গৈ থাকিবলৈ ইচ্ছা আছে

শিকিবলৈতো বহুত ইচ্ছা থাকে কিন্তু মানে এইবোৰ সুবিধা পোৱা নোপোৱাৰ কাৰণেহে কৰা নহয় এক্সপ্ল'ৰ কৰিব বহুত ইচ্ছা থাকে কিন্তু এইবোৰ সুবিধা এতিয়া যদি কেনেবাকৈ মই সুবিধা পাওঁ সেইখিনি সুবিধা জৰুৰ নিশ্চয় ল'ম মই নিজৰ নিজৰ সুবিধাৰ কাৰণে সেইবোৰ কৰিয়ে মানুহে বহুত উপাৰ্জন কৰিব পাৰে বহুত এক্সপ্ল'ৰ কৰি বহুত নিজৰ ঘৰ সংসাৰ চলাব পাৰে এইবো এইবোৰ কৰি কেনেবাকৈ যদি মই শিকিব পাৰোঁ মই নিশ্চয় শিকিম সেইখিনি মোৰ শিকাৰ বহুত ইচ্ছা আছে ঠিক আছে আৰু কি ক'ব লাগিব আৰুতো কুৱেশ্যনটোতো বেছি দীঘল নহয় শিকিবলৈ বহুত ইচ্ছা আছে সব নেচাৰেল হয় সব শিকিব মন থাকে সব কৰিব মন থাকে শিকিবলৈ ইচ্ছা থাকিলে মানে আছে বুলি ক'ব লাগিব আৰু লাগিব